অ হয় হয় অ হয় হয়

অ কিমান লা কিমান লাগিব

কিন্তু সেইটো অহা মাহলেই পাব

অ হ'ব দি দিম

অ অ ঠিক আছে আপোনাক কেতিয়ালৈ লাগে এতিয়া কেতিয়া পঠাম